মই মোৰ লগৰ দুজনৰ সৈতে এবাৰ কাজিৰঙা ফুৰিবলৈ গৈছিলোঁ আমি আগদিনাখন কাজিৰঙাত গৈ থাকিছিলোঁগৈ আৰু ৰাতিপুৱা প্ৰায় চাৰে পাঁচটামান বজাত আমি কাজিৰঙাৰ য'ৰপৰা জীপ চাফাৰী হয় তাত আমি উপস্থিত হৈছিলোঁগৈ তাতে আমি এখন জীপ লৈছিলোঁ যাৰ দাম প্ৰায় চাৰি হাজাৰ টকা লৈছিলে জীপখনত প্ৰায় কাজিৰঙাৰ যিমান টুকুৰা জেগা চাব পাৰি সেই সকলোখিনি জেগা আমাক দেখাইছিলে আৰু আমি সেই জীপত উঠি যাওঁতেই বিভিন্ন ধৰণৰ চৰাই দেখিছিলোঁ গঁড় দেখিছিলোঁ হাতী দেখিলোঁ আৰু লগতে হৰিণ দেখিলোঁ আৰু লগতে আমি অলপমান গৈ বাঘো দেখি পালোঁ সেই কাজিৰঙা ঘুৰি আমাৰ বহুতো ভাল লাগিছিল কিয়নো আমি কোনো এদিনাখনেই এনেকৈ মুকলিভাৱে বিচৰণ কৰা হৰিণ দেখি পোৱা নাছিলোঁ হাতী দেখি পোৱা নাছিলোঁ যিবিলাক চাই আমাৰ বহুতো ভাল লাগিছিল প্ৰায় আমাক চাৰি ঘণ্টামান কাজিৰঙাখন পৰিভ্ৰমণ কৰাইছিল আৰু সেই কাজিৰঙাৰপৰা ওলাই আহি আমি বৰগজ ৰিজৰ্টত সোমাইছিলোঁ য'ত আমি খোৱা বোৱা কৰিলোঁ আৰু খোৱা বোৱা কৰি আমি ঘৰলৈ গুচি আহিলোঁ